এক লাখ পঁচিছ হাজাৰ তিনি লাখ পাঁচ হাজাৰ আঠ লাখ চৈধ্য হাজাৰ বিছ লাখ ন হাজাৰ ছয় লাখ এঘাৰ হাজাৰ চাৰি লাখ আঠাইছ হাজাৰ